মই ভাবোঁ যে কৃষকসকলে আত্মহত্যাৰ নিচিনা এটা বেয়া পথ বাছি লয় কাৰণ বাছি লোৱাৰ কাৰণটো হৈছে যে বাৰিষা কালত খেতিয়কসকলে খেতিৰ বাবে চৰকাৰৰ পৰা ঋণ লয় সেই ঋণটো লৈ তেওঁলোকে খেতিৰ কাৰণে সা সজুলি আৰু বিভিন্ন ধৰণৰ ঔষধ পাতিৰ ব্যৱস্থা কৰি লয় তাত যথেষ্ট পইচা ব্যয় হৈ যায় ব্যয় হোৱাৰ পিছত যিখিনি থাকে সেইখিনিয়ে পিছৰ পৰ্যায়্যৰ কাম কৰিম বুলি তেওঁলোকে খেতিত ধৰে কিন্তু খেতিৰ মাটিৰ চহ কৰিবলৈ লওঁতেই যে বাৰিষা কালত বৰষুণ হয় যেতিয়া একে লগে এমাহ ধৰি বৰষুণেই হৈ থাকে তেতিয়া বৰষুণৰ প্ৰবল বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় বানপানী সৃষ্টি হোৱাৰ লগে লগে তেওঁলোকৰ মনত দুখেৰে ভৰি পৰে কাৰণ তেওঁলোকে বহু পইচা খৰচ কৰি বিভিন্ন ধৰণৰ উন্নত যন্ত্ৰ পাতি কিনি লৈ গোটেইখিনি পইচা যেতিয়া খৰচ কৰি দিয়ে খৰচ কৰাৰ পিছত সেইবোৰ সকলো চকুৰ আগতে পৰি থাকে আৰু সেইবোৰ চাই থাকিব লগা হয় কাৰণ গোটেইখনত বানপানীৰ সৃষ্টি হয় আৰু খেতি কৰিব পৰাৰ ব্যৱস্থা কোনো নাই সেইকাৰণে খেতিয়কসকলে বাৰিষা যোৱাৰ পিছতেই তেওঁলোকৰ খেতি পথাৰ নোহোৱা হৈ যায় আৰু কাৰোবাৰ বানপানীৰ ফলত ঘৰ দোৱাৰ মাটি বাৰী সকলো নদী গ্ৰাসত পৰে সেইকাৰণে তেওঁলোকে খৰালি হোৱাৰ লগে লগে আকৌ চৰকাৰে ঋণৰ ঋণ পৰিষোধ কৰিবলগা হয় যেতিয়া নিজৰ সংসাৰ চলাব নোৱাৰা অৱস্থা এটাত উপনিত হয় তেতিয়া ঋণৰ বোজাও সহিব নোৱাৰি খেতিয়কে কেতিয়াবা মৃত্যু হয় সেইকাৰণে তেওঁলোকে এই বিপদৰ সময়ত চৰকাৰে যেতিয়া সহায় সহযোগ আগবঢ়ায় তেতিয়া কৃষকসকল তাৰ পৰা মুক্তি পায় আৰু সেই মুক্তি পালেই তেওঁলোকে তেনেকুৱা ধৰণৰ বেবা বেয়া ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে আৰু অৱশেষত মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে কৃসকসকলক যদি ঋণটো মাফ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ যি হাজিৰা কৰি দুপইচা ইনকাম কৰে সেইয়াই তেওঁলোকে ঘৰখন পৰিচালনা কৰিব পাৰে কাৰণ খেতিৰ পৰা তেওঁলোকৰ লাভৱান্নিত নহ'ল এইফালে ঋণৰ বোজা এইফালে সংসাৰৰ বোজা সকলো সহ্য কৰা জটিল হয় সেইকাৰণে চৰকাৰে যদি ঋণটো মাফ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে অলপ উৎসহ পায় আৰু পোৱাৰ পিছত পুনৰ আকৌ তেওঁলোকে আকৌ খেতি কৰিবৰ কাৰণে মন মেলে আৰু হয়তো ভালদৰে খেতি কৰিলে সিহঁতৰ তাৰ পৰা খেতি খেতিয়কসকল যথেষ্ট লাভান্নিত হয় আৰু তেওঁলোকে বেয়া ধৰণৰ কথা মনলৈ নাহে আৰু কেতিয়াওঁ তেওঁলোকে সেইটো চিন্তাও নকৰে আৰু ভাল দৰে সংসাৰ চলাই নিয়াত তেওঁলোকে উৎসাহ পায় মই ভাবিছোঁ যে চৰকাৰে যদি কৃষকসকলক সহায় সহযোগ আগবঢ়ায় তেতিয়া কৃসকসকলে যথেষ্ট উৎসাহেৰে আকৌ খেতিত নামিব যথেষ্ট খেতি কৰিব খাৰিফ শস্য ৰবি শস্য কৰি আমাৰ দেশৰ উন্নতি হ'ব আৰু তাৰ বাবে ৰাইজৰো যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ